সময়ৰ লগে লগে অসমীয়া ভাষাটোৰ বিকাশৰ কথা যদি আমি কবলৈ যাওঁ তেন্তে অসমীয়া ভাষাই উদ্ভৱৰ সময়ৰ পৰা বৰ্তমানলৈকে বিকাশৰ বিভিন্ন স্তৰ অতিক্ৰম কৰি আজিৰ স্তৰত উপনীত হৈছেহি এতিয়া এটা ভাষা যেতিয়া নিজৰ সাহিত্যৰাজিৰে পুষ্ট হৈ থাকে তেতিয়াই তাক বিকশিত হোৱা বুলি ক'ব পাৰি অসমীয়া ভাষাৰ ক্ষেত্ৰতে বিভিন্ন সময়ত লেখক সাহিত্যিকসকলে বিভিন্ন সৃষ্টিৰাজিৰে ভাষাটোক কি কৰিছে পুষ্ট কৰি ৰাখিছে আৰু ইয়াৰ ফলত বিকশিত হোৱা দেখা গৈছে যদি আমি পৰিবৰ্তনৰ কথা কবলৈ যাওঁ তেন্তে আজিকালি প্ৰায়ে অসমীয়াৰ লগত অনা অসমীয়াৰ কি কৰিছে প্ৰভাৱ হোৱা দেখা গৈছে চছিয়েল মেডিয়াত আজিকালি চছিয়েল মেডিয়াত বা সকলো প্লেটফৰ্মতে কি কৰে নিজৰ ভাষাটো নিজৰ কথা কিছুমান বৰ্ণনা কৰিবলৈ চেষ্টা কৰে চছিয়েল মেদিয়ামত লিখিবলৈ চেষ্টা কৰে তেতিয়া মানে কি হয় মাজে মাজে বিভিন্ন ভাষাৰ মাজে মাজে শব্দবোৰ ভুল হোৱা দেখা যায় তাৰ ফলত আমি পৰিবৰ্তন হোৱা দেখা দেখা পাইছোঁ আৰু এতিয়া কথা কওঁতে বা অসমীয়া কথাৰ মাজে মাজে কিছুমান আমি হিন্দী আজিকালি প্ৰত্যেকেই অসমীয়া কথা কোৱাৰ লগে লগে মাজে মাজে কি কৰে ইংলিছৰ শব্দবোৰ প্ৰায়ে প্ৰয়োগ কৰা দেখা গৈছে সেইকাৰণে পৰিবৰ্তন এই আমি নিজে দেখিয়েই আছোঁ বিভিন্ন ধৰণৰ মানুহে কথা কওঁতেও বা লেখোঁতেও সকলোধৰণৰ আমি ইংলিছ হওক হিন্দী হওক সকলোধৰণৰ ব্যৱহাৰ মানে কি কৰে অসমীয়া ভাষাৰ মাজে মাজে হিন্দী ইংলিছ ব্যৱহাৰ কৰা দেখা যায় সেইকাৰণে এয়াই আমি পৰিবৰ্তন দেখিয়েই আহিছোঁ এইয়া পৰিবৰ্তন বুলি ক'লে আমি এইখিনিকে ক'ব পাৰোঁ